ইয়াৰ আগতে মই চলাইছিলোঁ ৰেডমি নট এইট মোবাইলটো সেই মোবাইলটোৰ এটা মানে বেয়া হৈ গ'ল বেছি দিন নগ'লেই তাৰ মোবাইলটো একেবাৰে বেয়া পালোঁ মই তাৰ বেটেৰী বেটেৰীটো কম দিন মানৰ ভিতৰতে বেয়া হৈ গ'ল মোবাইলটোৰ